অঁ কোৱা এয়া এনে আছো তুমি কি কৰিছা অঁ ভাত পানী এয়া খাই বৈ আজৰি হৈ মই এনে আছিলোঁ তুমি খালানে অঁ বনাবাহে ইমান দেৰি যে আজি অঁ কি বনাবা এতিয়া অঁ অঁ সেইটো কথা স্কুল গৈছিলোঁ অঁ ক্লাছকেইটা কৰি আহিলোঁ আৰু তুমি গৈছিলা নে

কাইলৈ আছে যাব লাগিব

স্কুলৰ পৰা কাইলে অলপ সোনকালে আহিব পাৰিম আমাৰ এক্জাম শেষ হ'ল যে কিবা আছিলে নি অঁ হয় নি কিমান টাইমত ক'বা অঁ মোৰ যাবলৈ আছিলে মোৰ বজাৰত কৰিব আছে অলপ ভালেই হ'ব এতিয়া লগ এটা পাইছোঁ অঁ ভালেই কৰিলা কিমান টাইমত যোৱা অঁ অঁ অঁ মই স্কুলৰ পৰাই ফোন কৰিম বাৰু কি বজাৰ কৰিবা অঁ হয়নি অঁ

অঁ তাকে একে মানে দোকান বিচাৰিব ফুৰিব নালাগে আৰু একেখনতে গোটেইখিনি তাৰ পৰাই লৈ ল'ব পাৰি তোমাৰ বেছি বজাৰ ন অলপ কম বজাৰ তাকেহে তালৈ গ'লেও দিগদাৰ পইচা বহুত লৈ যাব লাগিব সৰহ পইচা দৰকাৰ হৈ যায় অঁ আমাৰো ধেৰ বস্তু ল'ব লাগে মই লিষ্টখন মাক সুধিব লাগিব এই এইকেইদিন মায়ে কৈ আছিলে বাৰু অঁ সখিনি অলপ কম সৰকৈ লৈ আহিব পাৰিম অঁ লিষ্টখন বনাব লাগিব কৰিছিল হেৰি চেৰি বিস্কুট সিস্কুট আৰু কিবা দালি কিবা বিস্কুট দালি আৰু আটা এনেকুৱা বস্তু কিছুমান লৈ আহিব লাগিব অঁ তোহে কাপোৰ ল'বা নে আৰু বেলেগ কাম আছে নে মাহঁতৰ ভালেই অঁ তোমালোকৰ ভাল চবৰে তাকেহে মই অঁ ক'ব লাগিব মোৰ কাপোৰ এযোৰো চিলাব লাগিব মানে চাব লাগিব বোৱাৰীত গৈ পিনে কাপোৰ এযোৰ চালে মানে যদি পচন্দ হয় অঁ চাদৰ মেখেলা তুমি চাই দিবাচোন ভাল এযোৰ

মিলি ল'লো বাৰু এযোৰ আকৌ কাপোৰ যোৰ আকৌ চিলাবও লাগিব নহয় তাত লগতে দি থৈ আহিম আৰু চিলাবলে তুমি ব্লাউটো বৰ ধুনিয়া ধুনিয়াকে চিলােবা আকৌ এইবাৰ ব্লাউজৰ ডিজাইন তুমিয়েই দি দিবা আৰু মই চিলাম আৰু

একে ভাল অঁ হয়নি ইয়াতে দিম নিকি অঁ অঁ ইয়াতে ভালকে চিলাই দিব ন ভাত আজি আমাৰ মাছ আছিলে তাৰ পিছত আৰু অঁ বনাই আকৌ সোনকালে খাওঁ যে

আমাৰ ঘৰত সোনকালে আজৰি হৈ যায় আৰু খাই বৈ পিনে তাৰ পৰা টিভিৰ সন্মুখত বহি যায় আৰু এফালৰ পৰা অসমীয়া চিৰিয়েলকেইখন চাবলৈ অঁ আইতা টিভি চাই আছে

আমাৰো মা টিভিত বহি গ'ল বাকীবিলাক ম'বাইলত

অঁ সৰুতে আগতে বহুত চিৰিয়েল চালো আমি আগতে ইস্কুলৰ পৰা আহি টিভিৰ সন্মুখত বহি যাও আৰু ইতিহাসহে এইবিলাক

অসমীয়া চেনেলকেইটা মানে হেৰিয়ত স্পন্দনত ভাল চিৰিয়েল কেইখনমান দিয়ে মায়ে চাই থাকোঁতে শুনো নহয়

তেতিয়া মোৰ ইমান মনত নাথাকে কিন্তু মানে মাত মাতকেইটা শুনি শুনি কেতিয়াবা অঁ এইখন এনেকে গম পাই যাওঁ আৰু তাকে একেই তেনেহ'লে কি পিন্ধি যাও কুৰ্তিকে পিন্ধি যাওঁ নেকি তুমি কি পিন্ধিবা

অঁ ইমান বৰষুণ ইমান ঠাণ্ডা তাৰপিছত এদিন ৰ'দ দিব দুটাৰ পাছতে বৰষুণ বৰষুণ একদম পুৰা বৰষুণে দি থাকে সঁচাকে ইমান দিছে বাৰিষা কৰি দিছে একদম খৰালি কালতে সেইডোখৰ বোকা কৰি দিলে

অঁ আৰু সদায় গাড়ীখন অহা যোৱা কৰি থাকিলেতো তাত বোকাটো বেছিয়ে হৈ যায় আৰু অঁ তাকেহে কাপোৰবিলাকো নোশোকোৱা হৈছে ৰ'দেই লাগে বিশেষকে মোৰ ইস্কুটিলৈ মানে ইস্কুল যাবলৈ চিন্তা এই ৰেইনকোট পিন্ধিবলৈও তিতো আকৌ ইমান বৰষুণ অঁ এইবােৰ লেতেৰা লেতেৰা হৈ যায় চব বৰষুণটো মানে আগৰ আগতে এনেকুৱা খৰালি দিনত বৰষুণ নিদিয়ে আৰু এইবাৰ হে কিনো পাইছে একদম ঠাণ্ডা তাতে আকৌ বৰষুণ দি অঁ তেনেহ'লে সেইকেইদিন মোৰ যাবলৈ বহুত দিগদাৰ হ'ব তোমাৰ বাৰু ভালেই গাড়ীখন লৈ যােৱা অকণমান শান্তি লৈ যাব লাগে আৰু মোৰ ৰাস্তাটো অলপ দূৰ হৈ যায় ন কাৰণে বহুত অশান্তি আৰু ৰাতিপুৱা সময়ত অঁ আৰু গৈ ৰ'বলৈ সময় নাপাওঁ নহয় একদম একেৰাহে ইটোৰ পাছত সিটো ক্লাছ কিবা কিবি কাম অঁ সেয়া ঠাণ্ডা আৰু তিতি গ'লেতো নোশোকালে অঁ আৰু মানে গৰম আহিলে গৰম গৰম গৰম ঠাণ্ডাটো এয়া উপায় নাই

তাকেহে চবফালে মানে চবফালে দিগদাৰে ত' কাইলে উলায় যাম তেতিয়া আমি প্ৰথম বিশালত বিশাল বিশাল প্ৰথম বিশাল গৈ তাৰপাছত বোৱাৰী যাম বোৱাৰী পৰা ফুচকা খাম তাৰপাছত আৰু কি থ্ৰেডিং কৰিব যাবানে মোৰ থ্ৰেডিং কৰিবও হৈ আছে অঁ বিয়া উলাইছে কিন্তু এইকেইদিনত পাহোৰিলা নি ধেত বেয়া থ্ৰেডিঙটো লাগিব অঁ থ্ৰেডিঙনটো কৰি আনিব লাগিব নহয় একেটা লগতে নকৰিলে মানে আকৌ থাকিলে থাকিয়ে যায় পাছত আকৌ বিয়া আগদিনা ল'ৰাললি হ'বগৈ কৰি চাও আকৌ হ'লেও মই অকণমান আগতীয়াকৈ কৰিম মানে একেবাৰে লাষ্ট টাইমলৈ থাকিলে মানে অকণমান প্ৰ'ব্লম হেৰি লাগি যায় মানে একদম নিমিলা হৈ যায় আৰু কাইলে তোমাৰ কাইলে তেনেহ'লে আমাৰ টাইম অকণমান সৰহকৈ লাগিব ইমানখিনি কাম হাতত অঁ তেতিয়া মই সোনকালে আহি কাইলে অলপ সোনকালে আহি তোমাক মই ফোন কৰিম অঁ

অঁ ঠিক আছে যোৱা যোৱা টাইমো হ'ল অঁ ঠিক আছে বাৰু ন অঁ বাই বাই